হেল্ল' অঁ হেৰি এই গোলাঘাটৰ এই অনুৰাগৰ দোকান হয়নে অঁ এটা কথা নহয় এই আমাৰ এই আপোনাৰ হেৰি অলপ মিঠাই লাগিছিলে হ'লে এই খি এই খ্ৰীষ্টমাছৰ কাৰণে এটা কথা প্ৰায় পাঁচশমান লাগিছিলে আচ্ছা মিঠাইবিলাক কেনেকুৱাকৈ ৰে'ট কেনেকৈ ল'ব বাৰু পাঁচশমান ল'লে অলপ কম কম হ'ব লাগিব হয় নহয় হয় নেকি অঁ এতিয়া আমাক লাগিব ধৰক ৰসগোল্লা এই ৰসগোল্লা ধৰক দুইশমান লাগিব তাৰ পৰা ধৰক জেলেপী লাগিব দুইশমান তাপা বেলেগ মিঠাই এশমান দি দিব আৰু আপোনাৰ তাৰ পৰাই

এনেই কি কি মিঠাই আছে বাৰু অঁ বাইদেউ খুৰমাকে দি দিব বাকীটো এশমান খুৰমা দি দিব অঁ আচ্ছা দামটো কিমানকৈ ল'ব বাৰু ঠিক আছে হেৰি নহয় এতিয়া কেইদিনমানৰ পিছত পাৰিব বাৰু আপুনি

আচ্ছা আপুনি এইটো এনেইতো আপুনি আমাৰ এইটো চিনি পাযেই হয় নহয় এই হোম ডেলিভাৰী দিব পাৰিব নেকি অঁ আচ্ছা এই মই মানে এই ভাড়াটো বাৰু মিলাই দিম বাৰু এইটো

হোম ডেলিভাৰী হ'লে মানে তেতিয়া মানে তিনিদিন তিনিদিনমানৰ পাছত পাৰিবনে

অঁ তিনিদিন নহ'লে টাইমত মোক টাইমত দি দিলেই হ'ল তিনিদিন নহয় তিনিদিনৰ পৰা অকণমান হেৰি হ'ব কোনটো জানে নহয় আচ্ছা এটা এডভাঞ্চ লাগিব নেকি এডভাঞ্চ লাগিব নেকি নালাগে বাৰু ঠিক আছে তেতিয়া হ'ব